ভাৰতীয় পৰিবহণ ব্যৱস্থাটো বৰ্তমান শোচনীয় নহয় বৰ্তমানৰ যুগত যিমানটো হ'বলগীয়া আছিলে সিমানটো হোৱা নাই এতিয়াও বহুতো ৰাস্তা ঘাট আছে যিবিলাকত চৰকাৰৰ চকু পৰা নাই এনেকুৱা কিছুমান ৰাস্তা ঘাট আছে য'ত মানে ৰাস্তাৰ মাজত বহুত ডাঙৰ ডাঙৰ গাঁত তাত বহুত ডাঙৰ ডাঙৰ দুৰ্ঘটনা হয় হয়তো প্ৰায় মানুহৰ মৃত্যুও ঘটে সেইটো ৰাস্তাত চৰকাৰে সেই ৰাস্তাবিলাক ঠিক কৰিব লাগে জনতাৰ অহা যোৱাৰ বাবে সুবিধা কৰিবৰ বাবে ৰাস্তা ঘাটবিলাক ঠিক হ'লেহে মানুহৰ অহা যোৱা সুবিধা হ'ব পৰিবহণ ব্যৱস্থা উন্নত কৰিবলে হ'লে ৰাস্তা ঘাটবিলাক ঠিক কৰিব লাগে সাধাৰণ দেশত মানুহে গাড়ী মটৰ ৰে'ল উৰাজাহাজ জাহাজ আদিৰ দ্বাৰা এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰে ভ্ৰমণ কৰোতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় যেনেকে এখন গাড়ীত যিমানটো ছিট থাকে তাৰ অধিক মানুহ বহাই লয় যাৰ বাবে মানুহৰ বহিবলৈ অশান্তি হয় যিমানটো ভাড়া হ'ব লাগে দূৰত্ব অনুসৰি সিমানটো ভাড়া তাতকৈ বেছি লয় যিটো সাধাৰণ মানুহে দিব নোৱাৰে সাধাৰণ মানুহৰ বহুত কষ্ট হয় সেইটো ভাড়া দিবৰ বাবে চৰকাৰে ভাড়া কমাব লাগে মিটাৰ অনুসৰি ভাড়াটো ল'ব লাগে ৰাস্তাত এনে কিছুমান নিয়ম বান্ধিব লাগে যান বাহনৰ বাবে যিবিলাক নিয়ম মানিবলৈ বাধ্যতামূলক হ'ব লাগে আৰু ৰাস্তাবিলাক ভাল কৰিব লাগে যিমান পাৰে যিমান চৰকাৰে যিমান সুবিধা কৰিব জনতা সিমান সহায় পাব জনতাৰ সুবিধাৰ বাবে চৰকাৰে যিমান কৰে সিমান ভাল